লখিমপুৰ জিলাৰ প্ৰাকৃতিক সম্পদত অত্যন্ত চহকী এখন জিলা ইয়াৰ প্ৰাকৃতিক সম্পদ হিচাপে ইয়াৰ কাকৈ ৰিজাৰ্ভ বগলী বাৰ্ড চেংচৰী দিলমূখ বন্যপ্ৰাণী বিচৰণ ভূমি সোৱণশিৰি নদী দুলুং ৰিজাৰ্ভ আদি বিভিন্ন বনাঞ্চলসমূহ আছে আৰু লখিমপুৰ জিলাত বাঁহ বেতেৰে তৈয়াৰ কৰা বিভিন্ন বস্তু বিভিন্ন সামগ্ৰী তৈয়াৰ কৰা হয় আৰু বিশেষ খনিজ পদাৰ্থ লখিমপুৰ জিলাত উপলব্ধ নহয় ইয়াৰ পৰিৱেশজনিত সমস্যা বুলি ক'লে আমাৰ লখিমপুৰ লখিমপুৰ জিলাৰ যি পৰিবহণ ব্যৱস্থা পৰিবহণ ব্যৱস্থাৰ গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাই আদি বিশেষকৈ লখিমপুৰ জিলাৰ নগৰ অঞ্চলটো প্ৰদূষিত কৰিছে আৰু বিভিন্ন সৰু সুৰা উৎপাদন প্ৰতিষ্ঠানৰ পৰা ওলোৱা ধোঁৱাইয়ো প্ৰদূষণ পৰিৱেশ প্ৰদূষণত যথেষ্ট অৰিহণা যোগাইছে আৰু নৈপৰীয়া অঞ্চলৰ লোকসকলে নদীত তেওঁলোকৰ বিভিন্ন সামগ্ৰীসমূহ পেলাই দিয়াৰ ফলত পানী প্ৰদূষণৰ সৃষ্টি হৈছে ইয়াৰ ফলত চৌপাশৰ স্বাস্থ্য মানুহৰ স্বাস্থ্য কিছু অৱনমিত হোৱাও দেখা গৈছে আৰু লখিমপুৰ পৌৰসভাই লখিমপুৰ অন নগৰ অঞ্চলটো চেষ্টা পৰিস্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ কাৰণে যথেষ্ট চেষ্টা চলাইছে প্ৰতিদিনাই ৰাতিপুৱা পৌৰসভাৰ গাড়ী আহি আৱৰ্জনাসমূহ লৈ যায় এটা নিৰ্দিষ্ট ডাম্পিং গ্ৰাউণ্ডত কোনো পৰিৱেশ প্ৰদূষণ নোহোৱাকৈ সেই আৱৰ্জনাসমূহ তাত নষ্ট কৰি পেলোৱা হয় আৰু তাৰপৰা উন্নত মানদণ্ডৰ ব্যৱহাৰ কৰি সেই আৱৰ্জনাসমূহৰ পৰা সাৰ প্ৰস্তুত কৰাও ব্যৱস্থা কৰা হৈছে এই ক্ষেত্ৰত লখিমপুৰ পৌৰসভাই বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে বা কাম কৰি আহিছে